আপুনি বনোৱা কিছুমান জলপান কি কি যিকোনো ৰেচিপি আমাৰ লগত শ্ৱেয়াৰ কৰক মই বনোৱা কিছুমান ৰেচিপি ক'বলৈ গ'লে মই তিলপিঠা বনাওঁ তেলপিঠা বনাওঁ নাৰিকলৰ লাৰু বনাওঁ সুতুলি পিঠা বনাওঁ আৰু ৰেচিপি ক'বলৈ গ'লে তিলৰ তিলপিঠাৰ বিষয়ে তিলপিঠা বৰা চাউলৰ পৰাও বনাব পাৰি ক'লা বৰা ৰঙা বৰা নৰ্মেল বৰা তিনিওটাৰ পৰাই বনাব পাৰি

প্ৰথম চাউলখিনি ধুই ভালকৈ পানী খিনি যাবৰ কাৰণে কিবা ফুটাখৰীয়া খৰাহী এটাত থৈ ল'ব লাগে আৰু থৈ লোৱাৰ পাছত পানীটো যোৱাৰ পাছত ইমানো যাব নালাগে পানীটো অলপ যোৱাৰ পাছত অলপ তিতি থকাকৈ পিঠাখিনি খুন্দিব লাগে মিক্সিতেই খুন্দক বা ঢেঁকীতে খুন্দক খালী ঢেঁকীত খুন্দিলে অলপ পিঠাটো বনোৱাত ভাল হয় মিক্সিত খুন্দিলে অলপ বেয়াও হ'ব পাৰে মই বাৰু নেজানো কিন্তু মই ঢেঁকীতে খুন্দি পিঠা বনাওঁ আৰু বনোৱা পিছত পিঠাত দিবলৈ তিল আনো তিল আনি ধুই শুকুৱাই পিছি কিনে আৰু তাত নাৰিকলো দিব পাৰি গুৰো দিব পাৰে চেনিও দিব পাৰে মই গুৰ তিল দি কিনে পিঠাখিনি বনাওঁ খালী পিঠাটো জুইত বনালেহে ভাল হয় গেছত ইমান ভাল নহ'বও পাৰে মই জুইতে বনাওঁ প্ৰথম জুই জ্ৱলাই পিঠাটোৰ জোখত পিঠা অলপ লৈ হাতে্ৰে বা চামুচে লৈ ধুনীয়াকৈ তাত দিব লাগে আৰু পিছি থোৱা তেই পিছি পিছি থোৱা তিলখিনি আৰু গুৰখিনি অলপ তাত দি হাতেৰে ধুনীয়াকৈ গোল কৰি দিব পাৰে তেনেকৈ মই তিলপিঠা বনাওঁ